হয় আমাৰ জাতীয় উৎসৱ হৈছে বিহু বিহু অসমীয়া জাতীৰ প্ৰাণস্বৰূপ এই বিহুত ডেকা গাভৰু সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বুঢ়া বুঢ়ীৰ সকলোৰে মন আনন্দৰে উপচি পৰে বিহু তিনিপ্ৰকাৰৰ কা বহাগ বিহু বা ৰঙালী বিহু মাঘৰ বিহু বা ভোগালী বিহু কাতি বিহু বা কঙালী বিহু বহাগ বিহু বহাগ আৰু চ'ত আৰু বহাগ মাহৰ দুমাহী দিনা বহাগ বিহু উদযাপন কৰা হয় বহাগ বিহুৰ প্ৰথমৰ দিনা হৈছে উৰুকা তাৰপিছত গ গৰু বিহু তাৰপৰা মানুহৰ বিহু উৰুকা দিনা পিঠা পনা পা বনোৱা হয় আৰু ৰাতিলৈ ভালদৰে ঘৰৰ মানুহ বা চুবুৰীয়া সকলোৱে মিলি সা ভোজ খায় তাৰপিছৰ দিনা হৈছে গৰু বিহু গৰু বিহুৰ দিনা ৰাতিপুৱাই গৰুক গা ধুৱায় মাহ হালধি সানি গা ধুৱায় আৰু ছাট য'ত লাও বেঙেনা আদি থাকে সেইবোৰ গৰুৰ গাত মাৰি গৰুক গা ধোৱা হয় আৰু কোৱা হয় লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা আৰু গৰু বিহু আৰু এটাত গৰু বিহু আৰু এটা নতুন গৰু বিহুৰ এটা পৰম্পৰা হ'ল গৰু বিহু দিনা বস্ত্ৰ দান কৰিব লাগে ইজনে আনজনক ঘৰৰ পৰিয়ালৰ মানুহক আৰু সৰুৱে ডাঙৰক সে সেৱা সেৱা কৰে আৰু ডাঙৰে সেৱা দিয়ে আৰু এই গৰু বিহু দিনা গধূলিলৈ গৰু গোহালিত জাগ দিয়া হয় আৰু এনেদৰেই গৰু বিহুটো যায়গৈ তাৰ পিছৰ দিনা মানুহৰ বিহু মানুহৰ বিহু দিনা ৰাতিপুৱাই মানুহে মাহ হালধিৰে গা ধুই নতুন বস্ত্ৰ পৰিধান কৰি পৰিধান কৰে আৰু বহাগ বিহুৰ আন পৰম্পৰাবোৰ হ'ল এই বিহুত কণী যুঁজ হয় কণী যুঁজ খেলে হাতত জেতুকা লয় আৰু ডেকা গাভৰুৱে হুঁচৰি গায় হুঁচৰি হৈছে প এটা বহুত যুগৰ পৰা চলি আহিছে এই পৰম্পৰা কিছুমানে গাঁৱৰ চুকত সকলোৰে ঘৰত হুঁচৰি গায় আৰু সেইদৰে মানুহে সেৱা লয় সেৱা তেনেদৰেই বিহুটো বহাগ বিহুটো উদযাপন কৰা হয় তাৰপিছত মাঘৰ বিহু মাঘৰ বিহু পুহ আৰু মাঘ মাহৰ দুমাহী দিনা মাঘৰ বিহু উদযাপন কৰা হয় মাঘৰ বিহুক ভোগালী বিহু বুলি কোৱা হয় কাৰণ এই বিহুত মানুহৰ ভঁৰাল ধানেৰে উপচি পৰে সেইকাৰণেও সেইকাৰণে এই বিহুত মানুহে মাছ মাংস ভালদৰে খায় ভালদৰে খায় মাঘৰ বিহুৰ প্ৰথমদিনা উৰুকা উৰুকা দিনা ভেলাঘৰ সজায় ভেলাঘৰ সাজে আৰু ৰাতিলৈ ভেলাঘৰত গাঁৱত হওক গাঁৱত সকলোৱে মিলি খানা খায় আৰু মেজি সাজে সেই মেজি পিছদিনা ৰাতিপুৱাই জ্বলোৱা হয় এই মেজি জ্বলাই মানুহে সেৱা লয় আৰু মাঘৰ বিহুতো মানুহে মানুহৰ এজনে আনজনক বা সৰুৱে ডাঙৰক সেৱা লয় এনেদৰেই মাঘৰ বিহুটো উদযাপন কৰা হয় তাৰপিছত কাতি বিহু কাতি বিহু আহিন আৰু কাতি মাহৰ দুমাহী দিনা কাতি বিহু উদযাপন কৰা হয় এই কাতি বিহু কঙালী বিহু বুলি ক'লে কোৱা হয় কাৰণ এই বিহুত মানুহৰ ভঁৰাল উদং হৈ থাকে সেইকাৰণে এই বিহুক কঙালী বিহু বুলি কোৱা হয় ইব বহাগ বিহু আৰু মাঘৰ বিহুৰ দৰে কাতি বিহুত ইমান ফূৰ্তি ফাৰ্তা কৰা নহয় কাতি বিহুত মানুহে ভঁৰালত চাকি দিয়ে বা খেতি পথাৰত চাকি দিয়ে আৰু গধূলিলৈ তুলসীৰ তলত সৰু ল'ৰা ছোৱালীখিনিয়ে বা ডাঙৰেও তুলসী তলত নাম গায় আৰু এনেদৰেই কাতি বিহুটো উদযাপন কৰা হয় এইয়াই আমাৰ বিহু তিনিটা এই এই বিহু তিনিটাক বহাগ আৰু মাঘ বিহু যথেষ্ট মানুহে ফূৰ্তি কৰে কিন্তু কাতি বিহুত অলপ দুখ কৰে